মই নিজে কোনো বাদ্যযন্ত্ৰ নবজাওঁ মানে মই মানে কালচাৰেলি লাইনটো মই ভাল পাওঁ মোৰ শিকাৰ বৰ আগ্ৰহ আছিল বা মই শিকিব নোৱাৰিলোঁ মই সব বাদ্যযন্ত্ৰই ভাল পাওঁ গীটাৰ হওক মানে বাহী হওক গীটাৰ হওক তবলা হওক হাৰমণিয়াম হওঁক গান মোৰ খুবেই ভাল পাওঁ যদি মই মানে শিকিব পাৰিলোঁ হয় মই হয়টো হাৰমণিয়ামটোৱে শিকিলোঁ হয় হাৰমণিয়ামটো বজাই মোৰ গান গোৱাৰ লোকগীত গোৱাৰ বৰগীত গোৱাৰ খুবেই হেপাহ আছিল কিন্তু সময়তো শিকিব নিদিলে যিহেতু তথাপি মই সংগীত খুব ভাল পাওঁ